ব্যৱসায় কৰিবলে হ'লে মানুহৰ গুণ থাকিব লাগিব গাত বোলে মই এইবাৰ বোলে বজাৰখনলে গ'লোঁ মোৰ বজাৰটো বেয়া হ'ল বেয়া হ'ল বুলি মই এৰি দিব নালাগিব মই আকৌ নেক্সট মানে আকৌ বজাৰ ধৰিব লাগিব কৰিব লাগিব তেনেকে ধৰণৰ ঠিক বজাৰখন তেনেকেই কৰিব লাগিব তাৰোপৰি আকৌ যদি বোলে পুঁজিটো শেষ হৈ গ'ল মই মানে যিটো শেষ হৈ যোৱাৰ লগে লগে মই অন্যৰপা মানে লৈ হ'লেও মানে মই পুঁজিটো বনাব লাগিব বস্তু আনিব লাগিব বেচিব লাগিব বজাবলে গৈ যিকোনো ক্ষেত্ৰত মানে পইচাটো শেষ হ'লে বুলিয়ে আমি মানে হাৰ মানিলে নহ'ব আমি মানে সেইবিলাক আমি কৰিয়েই থাকিব লাগিব কৰি মেলি আমি মানে হেৰি কিটকা পইচা এইবাৰ লোকচান হ'ল অহাবাৰকে আকৌ ধৰি লওক মই অহা সপ্তাহত আকৌ বজাৰ গ'লোঁ মোৰ লোকচানটো হ'ল মই বেলেগৰ পৰা পইচাটো লৈ মেলি হ'লেও মই আকৌ নেক্সট বজাৰলে যাওঁ বজাৰত সেইদিনাখন যিটো লাভৰ মূল হয় সেইটো দুটকামান নিজত বেংকত ভৰাই দিওঁ দুটকামান মই আকৌ মানে পুঁজি বনাই পিনি আকৌ মানে দিওঁ বজাৰ কৰোঁ বজাৰ কৰি মেলি আমি আকৌ সেইখিনি পইচাই যদি আকৌ নেক্সট বাৰ যদি আকৌ দুটকামান ওলায় আমাৰ তেতিয়া তাৰ আমি মানে যদি পাঁচ শতাংশৰ যদি ওলাই তাৰ তিনি শতাংশ মানে আকৌ বেপাৰত ধৰোঁ তাৰ বাকীকেইটা আমি মানে আকৌ বেংকত ভৰাই থওঁ তেনেকে ধৰণৰ আমি কৰি মেলি কেনে ব্যৱসায়ী কৰি আছোঁ ব্যৱসায়ীটো কৰিলেই এবাৰ বোলে বেয়া হ'ল এই মোৰ এইবাৰ বেয়া হৈ গ'ল মই আৰু বজাৰ নেযাওঁদে সেনেকে ভাবিলে আমাৰ নহ'ব আমি মানে ব্যৱসায়টো সম্পূৰ্ণ মানে ক'ৰ পৰা ধাৰ ধুৰ কৰি হ'লেও আমি নিজৰ পুঁজি নাথাকিলেও মানে বেলেগৰ পৰা লৈ হ'লেও আমি মানে সেইটো বজাৰলৈ যাব লাগিব কৰিবই লাগিব আমি সেইটো সেইটো নকৰিলে আমাৰ মানে আমি চলিম কেনেকে খাম কেনেকে নিজৰতো একোতো আমাৰ গমেণ্ট চাকৰি তাকৰি নাই আমি সেইবিলাকক কৰি মেলি কেনে আমি মানে উপাৰ্জন কৰি ঠিক তেনেধৰণে আমি মানে সকলো হেৰিয়াতে আমি আছোঁ কৰি থাকোঁ আজি বোলে মই বজাৰ গ'লোঁ বজাৰত গৈ পেলাই মই বোলে আজি বস্তুটো একদম সস্তা মই মানে সস্তা হ'লেও মানে মই ধৈৰ্য ধৰি বহি থাকোঁ মইানে মোৰ পুঁজিটো ওলাব লাগিব নহয় মোৰ মোৰ যিটো মূলধন সেইটোৱে ওলাব লাগিব যদিও মোৰ লাভ নহয় সেইটো উলিয়ালেহে মোৰ চলিব ঘৰত গৈ কেনে আকৌ সকলো কিনি কৰি আনি কেনে ঘৰখন চলিব পাৰিম নহ'লেতো আমি নোৱাৰিম সেনেকে যদি আমি পুঁজিটো আজি এইবাৰ শেষ হ'ল বুলি আমি এৰি দিওঁ তেতিয়া নহ'ব কিন্তু আমাৰ মানে সেইটো আমি ধৈৰ্য ধৰিব লাগিব ধৈৰ্য গুণ থাকিব লাগিব মানুহ তেতিয়াহে পাৰিব সকলোৱে মানে কৰিব লাগিব ঠিক তেনেধৰণৰ কথা আমি মানে বজাৰত মানে গৈ আজি গ'লোঁ বজাৰ আজি লোকচান হ'ল সেই কালি নেযাওঁ সেইটো ভাবিলে আমাৰ কোনো পধ্যে নহ'ব আমি কালিও আকৌ যাব লাগিব কালি আমি বজাৰখনত কৰিলোঁ কি হ'ল কি নহ'ল আমি মানে কিমান লাভ হ'ল কিমান লোকচান হ'ল সেইটো চাই বিচাৰি কিনে আকৌ দিনা আমি আকৌ যাব লাগিব তেতিয়াই আমাৰ মানে পুঁজিটো থাকিব আৰু আমাৰ ঘৰখন চলাব পাৰিম নহ'লে মানে আমাৰ নহ'ব নহয় আমি এতিয়া আজি বজাৰখন বেয়া হ'ল কালি নেযাওঁ কালি যদি নেযাওঁ আমাৰ তেতিয়াহ'লে ঘৰখন কেনেকে আমি চলিম ঠিক তেনেধৰণৰ আমি নিজৰ হাতত নহ'লেও আমি বেলেগৰ পৰা লৈ মেলি হ'লেও আমি আমাৰ নিজৰ বজাৰখন নিজে পূৰণ কৰোঁ